নতুন ব্যৱসায় আৰম্ভ কৰাৰ আগতে আমি বিভিন্ন ধৰণৰ ফৰ্মেলি ফৰ্মেলিটিসমূহৰ বিষয়ে জানি ল'ব লাগিব প্ৰথমতে কোনো এটা ব্যৱসায় আৰম্ভ কৰাৰ আগতে সেই ব্যৱসায়টোৰ উপযোগিতা বা প্ৰয়োজনীয়তা প্ৰয়োজনীয়তা সম্পৰ্কে জানি থ'ব লাগিব দ্বিতীয়তে সেই ব্যৱসায়টো লিগেল হয়নে নহয় অৰ্থাৎ এই ব্যৱসায় কৰিলে ভৱিষ্যতে কিবা প্ৰব্লেম হ'ব নেকি সেই বিষয়ে জানিব লাগিব তৃতীয়তে আমি জানিব লাগিব সেই ব্যৱসায়ৰ বাবে কিমান পৰিমাণৰ মূলধন আমাক লাগিব সেই তাৰপিছতে আমি সেই ব্যৱসায়ৰ বাবে প্ৰয়োজনীয় যিবোৰ সমল সেই সমলবোৰ সেই ঠাইত আছেনে নাই সেই বিষয়ে আমি তথ্য সংগ্ৰহ কৰিব লাগিব তৃতীয়তে আমি ব্যৱসায় এটা আৰম্ভ কৰা আগতে মই ভাবোঁ অধিক মূলধনৰ প্ৰয়োজন নাই কাৰণ কম মূলধনৰ সহায়তো আমি কোনোবা এটা ব্যৱসায় আৰম্ভ কৰিব পাৰোঁ উদাহৰণস্বৰূপে আমি হাঁহ কুকুৰা পালনকে ধৰিব পাৰোঁ এক কম মূলধনৰ সহায়ত আমি হাঁহ পালন কৰি এক লাভজনক ধন লাভ কৰিব পাৰোঁ কুকুৰা হাঁহ প্ৰথম অৱস্থাত পোৱালি আনি তাক পোহপাল কৰি ডাঙৰ দীঘল কৰি মাংস বিকি আমি পইচা লাভ কৰাৰ লগতে সেই কুকুৰা বা হাঁহৰ কণী বেছিও আমি অধিক টকা উপাৰ্জন কৰিব পাৰোঁ কিন্তু ব্যৱসায় কৰাৰ আগতে আমি সেই কুকুৰা হাঁহবোৰৰ সুৰক্ষাৰ বিষয়ে ভাবিব লাগিব অৰ্থাৎ তেওঁলোকক অৰ্থাৎ কুকুৰা কুকুৰাবোৰক আমি এক পৰিষ্কাৰ পৰিচ্ছন্ন ঠাইত ৰখাটো অতিকৈ প্ৰয়োজনীয় নহ'লে বিভিন্ন ধৰণৰ বেমাৰে দেখা দিব পাৰে বৰ্তমান অৱস্থাত অসমত গাহৰি পালন কৰাটো এক লাভজনক ব্যৱসায় হিচাপে ধৰিব পাৰি গাঁৱত প্ৰত্যেক ঘৰৰে প্ৰত্যেক ঘৰতে এটা বা দুটা বা তাতোতকৈ অধিক গাহৰি দেখা পোৱা যায় যিহেতু হাঁহ কুকুৰাৰ তুলনাত গাহৰিৰ ব্যৱসায় অধিক লাভজনক সেয়ে অসমত বেছিভাগ ব্যক্তিয়ে গাহৰি পোহপাল কৰে